হেল্ল' অঁ মই এই কামত ব্যস্ত হৈ আছো অঁ অঁ কাৰ বিয়া ছোৱালীজনী এই বেংকত কাম কৰিছিলে যে অঁ অঁ বিয়া পালেহি অঁ অঁ জোৰণ বিহস্পতিবাৰলৈ বিয়া শুকুৰবাৰলৈ দুদিনীয়া অঁ আঁ যাব লাগিব অঁ আহিবি যাম দুইজনী একেলগে আহিবি দুইজনী একেলগে যাম অঁ জোৰোণলৈতো যাবই লাগিব অঁ অঁ অঁ অঁ অঁ অঁ হয় বাৰু তোক মাতিছে অঁ আহিবি আহিবি ভাল ভাল অঁ বাৰু মোৰ এই কিবা কাম এটা ওলালে ৰাখোঁ নেকি অঁ হ'ব দে